ঘৰত পোহা চৰাইৰ বাবে আমি সাধাৰণতে ধান চাউল ফুলি চাউল এনেকুৱা ধৰণৰ বস্তুবোৰ ব্যৱহাৰ কৰোঁ আৰু আপোনাৰ ব্ৰইলাৰ আৰু এনেকুৱা কইলাৰ আদিৰ কাৰণে আমি বজাৰত বহুতো প্ৰটিনযুক্ত সিহঁতৰ কাৰণে উপ উপকাৰী খাদ্য পোৱা যায় তাৰবাবে ইহঁত গঢ়োৱাত সোনকালে সহায় কৰে